অঁ অঁ খবৰ ভালে বাৰু অঁ অঁ নাই তিল পিঠা বনাম তেল দিয়া পিঠা বনাম বনাম তেল পিঠা বনাম

অঁ আছে নাই নাই বিহু খাবা আহিবি পিছে

অঁ যাম দিয়ক অঁ অঁ

তাৰপিছত তিল বাইদেউক লাগেনে কি অঁ পাব আধা পোৱা মান